মই ভ্ৰমণৰ বাবে পৰ্বত পাহাৰ আদি স্থানলৈ যাবলৈ পছন্দ কৰিম ওখ ওখ পাহাৰ তাৰ মাজেদি বৈ অহা নদী মোৰ দেখি বহুত ভাল লাগে তাত এটা ধুনীয়া মৃদু বতাহ মাৰি থাকে সেই বতাহ গাত লাগিলে মোৰ দেহ মন উঠলি উঠে কেতিয়াবা গৰম দিনত সেই পাহাৰ পৰ্বতলৈ গৈ মই বহুত সুখী অনুভৱ কৰোঁ সেই পাহাৰ পৰ্বতত থাকি মোৰ মনটো শান্তি লাভ কৰোঁ